আমি পানী ফিল্টাৰ কৰিও বিশুদ্ধ কৰিবলৈ হ'লে আমি পানীটো ফিল্টাৰ কৰি লওঁ কেনেকৈ কৰোঁ পানীটো আমি প্ৰথমতে এটা বাল্টিং কি কৰোঁ বাল্টিং এটা ফুটা কৰি লওঁ তাত অলপ কি কৰোঁ আপোনাৰ কয়লা দিওঁ তাৰ ওপৰত আপোনাৰ বালি দিওঁ তাৰপিছত অলপ শিলগুটি দিওঁ তাৰ নহয় প্ৰথমতে আমি এখন নেট দিওঁ হেৰিটোত বাল্টিটোৰ ভিতৰত আমি এখন প্ৰথমতে নেট দিওঁ নেট দি তাৰ ওপৰত অলপ কয়লা দিওঁ কয়লা দি তাৰপাছত অলপ বালি দিওঁ শিল দিওঁ শিলৰ ওপৰত আকৌ বালি দিওঁ বালি দি তাৰপাছত আমি তেনেকৈ এটা আমি ফিল্টাৰ ঘৰুৱা ফিল্টাৰ তৈয়াৰ কৰি লওঁ ঘৰতে কৰি তাৰপাছত এটা ষ্টেণ্ড বনাওঁ আমি ধৰক ষ্টেণ্ড এটাৰ ওপৰত সেই বাল্টিটো আমি কি কৰোঁ ফিল্টাৰ যিটো ফিল্টাৰ বনাইছোঁ সেই বাল্টিটো আমি তাত উঠাই দিওঁ উঠাই দি আমি তেনেকৈয়ে ঘৰুৱা তেনেকৈয়ে পানীটো তাৰপাছত টিউবেলৰ পৰা পানী আনি আমি তাত সেই ফিল্টাৰটোত দি দিওঁ তেনেকৈয়ে আমাৰ পানী পানীটোক আমি বিশুদ্ধ কৰি খাওঁ